হেল্ল' ছাৰ নমস্কাৰ কোনে ক'লে আপোনাক হেল্ল' হয় হয় ছাৰ কওক হয় আপুনি কিমান কিমান ল'ম বুলি ভাবিছিলে অঁ হয় হয় অঁ হয় মানে আপোনাৰ প্ৰথম ডকুমেণ্ট হৈছে আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডবিলাক লাগিব তাৰপিছত আধাৰ কাৰ্ড আধাৰ কাৰ্ডেই হ'লেই হৈ যাব ডকুমেণ্টবিলাক তাৰপিছত আপুনি দুই লাখ দুই লাখ টকামান ল'ম বুলি ভাবিছে নহ্ অঁ তাৰপিছত আপোনাৰ মানে পাৰ পাৰ্চনত মানে টুৱেণ্টি পাৰ্চেণ্টকৈ মানে লওঁ তাৰমানে টুৱেণ্টি পাৰ্চেণ্টকৈ টুৱেণ্টি পাৰ্চেণ্টত আপুনি দিব লাগিব তাৰমানে ইণ্টাৰেষ্টটো আপুনি

আপুনি আপুনি কেতিয়ালৈ ল'ম বুলি ভাবিছে হে মাহিলী আপোনাৰ মানে এইটো কেলকুলেট কৰি আপোনাৰ মানে লোৱাৰ ওপৰত ডিপেণ্ড কৰিব মানে আপুনি কিমান এতিয়া দুই লাখ টকা ল'ব নহ্ টুৱেণ্টি পাৰ্চেটকৈ হেৰি হ'ব আপুনি মাহিলী আপুনি হেৰিকৈ ঘূৰাব লাগিব মিনিমাম বিছ হাজাৰমানকৈ ঘূৰাব লাগিব আৰু ঠিক আছে ধন্যবাদ ছাৰ